হেল্ল'

অ' মোৰ এই কালিয়পা গাটো বৰ ভাল নাই জ্বৰ পানীলগা মাথাৰ বিষ মই এই ধেমাজি মাজখোৱা পা কৈছিলোঁ ঔষধ পাতি এতিয়ালৈ একো কৰিব পৰা নাই হয় মেডিকেললৈ নোযোৱাকৈ কিবা ঔষধ পাতি ব্যৱস্থা এটা কৰি দিব পৰা হ'লে

হয় হয় হয় নেকি হয় হয় হয় হয় হয় অ' আপোনাক লগ পাম নহয়

আৰু ছাৰ এই আৰু ছাৰ এই মোৰ চুগাৰৰ অকণমান প্ৰব্লেম আছিলে নহয় আৰু ঔষধ পাতি মোৰ নাইকিয়া হ'ল আপোনালোকত পোৱা হ'ব নহয় ধেমাজিত দেখাইছিলোঁ মই নাই কৰা ছাৰৰ ওচৰত গৈছিলোঁ অ' অ' আছে আছে ঠিক আছে হ'ব মই গৈ আছোঁ